ঘৰত সাধাৰণতে আমাৰ পনীয়বোৰ বুলি ক'লে আমাৰ বিশেষকৈ ধৰি লওক এই মুৰ্গী মাংসৰ আমি ছুপ খাওঁ তাৰপিছত আমি ধৰি লওক শাক পাচলিৰো ছুপ খাওঁ ফুলকবি হওক বা ধৰি লওক বন্ধাকবি আমি বইল কৰি ভাতৰ লগতো খাওঁ আলু এটা দি পেলাই ভাল লাগে আৰু দাইলটোতো আমাৰ চবৰ ঘৰতে বেলেগ সকলো পৰিয়ালৰ দাইল বোলা বস্তুটোতো আমাৰ প্ৰত্যেক লাঞ্চ হওক বা ৰাতিপুৱা আহাৰ হওক বা যিয়ে নহওক সেইটোতো খাওঁৱেই যিহেতু আমি দাইলটো ভাবোঁ এইটো অ' আৰ এছৰ দৰে এটা সংমিশ্ৰন যিহেতু নিমখটো দি পেলাই আমি কেৱল বইল দাইল খাওঁ এইটো আমাৰ শক্তিদায়ক হয় আমাৰ গোটেই বডিটোক এটা শক্তি দিয়ে আৰু পেচেণ্টসকলৰ বাবে এইটো বইল বোলা বস্তুটো এটা বহুত ভাল আমি প্ৰায় পনীয়বোৰ বুলি ক'লে ছুপটো আমি খাওঁৱেই আৰু ছুপৰ আৰু তাৰপিছত যদি হৈছে পনীয় আমি ঘৰৰ বিলাহী হওক কিবা হওক আমি ছচ বনাওঁ আমি পুদিনা চাটনিও বনাওঁ এইবোৰ চাটনিটো আমি একচ্যুৱেলি পনীয়া বিধৰে বনাওঁ ইমান আমাৰ ডাঠ নহয় আৰু তাৰ বাদে আৰু আমি যদি লওঁ পনীয়া বিধৰ তেতিয়া আমি ধৰি লওক আমি শাকলৈ যাব পাৰোঁ আমি শাক খাওঁ আমি ভেদাইলতা হওক আমি নলটেঙা আদি এইবোৰ চব পনীয় বস্তু আমাৰ প্ৰায়ে মানে ধৰি লওক সেউজীয়া শাক পাচলিৰ যিটো সংমিশ্ৰণ সেইটো আমাৰ বেছি থাকে খানাত আৰু আমি ধৰি লওক দুপৰীয়া আহাৰ হওক বা ৰাতি আহাৰ হওক দাইলটো আমাৰ কমন থাকে